তাৰপিছত মুড়ি লাৰু নাৰিকলৰ লাৰু হওক তিলৰ লাৰু হওক চুজী লাৰু হওক তাৰ এতিয়া বেলেগ বেলেগ পিঠা তিল পিঠা পানী পিঠা বৰ পিঠা তেলত দিয়া পিঠা ভাঁপত দিয়া পিঠা চুঙা পিঠা এইবোৰ বনোৱা যায় এতিয়া মই গোটেইখিনি নবনাওঁ আৰু সেইটো সঁচা কথা ক'বলৈ গ'লে মই মাৰ লগত মিলি পেলাই বনাও বনোৱা হয়

লগ ভাগেৰে এতিয়া মাছ বনাব পাৰোঁ আৰু মাংসও বনাওঁ আৰু কেতিয়াবা কেতিয়াবা কিছু উৎসৱত লগৰবিলাক আহে লগৰ লগৰীয়াবিলাক আহিলে গাহৰি বনাই সিহঁতক খোৱাও সেইটোও ভাল লাগে যেতিয়া সিহঁতে খাই ভাল পায়